বৰ্তমানৰ শিক্ষা ব্যৱস্থা মানে আগতকৈ বহুত উন্নতি হৈছে বিশেষকৈ গাঁও অঞ্চলতো নতুন নতুন বিদ্যালয় স্থাপন হৈছে বা নতুন নতুন শিক্ষক নিযুক্তিৰদ্বাৰা মানে শিক্ষা ব্যৱস্থাটো বেছি উন্নত হৈছে আৰু এতিয়া নতুনকৈ প্ৰচলিত হোৱা আইনখন হৈছে যে ৰাষ্ট্ৰীয় শিক্ষানীতি দুহেজাৰ বিছ ঊনৈছশ ছয়াশী চনৰ পাছত এইখনে প্ৰথম ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু এইখন দুহেজাৰ বিছ চনৰ ঊনত্ৰিছ জুলাইত ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত লোকসভাত এইখন অনুমোদন পাইছিলে প্ৰথমে তাৰপিছত আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি দুহেজাৰ বিছৰ মূল লক্ষ্যটো হৈছে দুহেজাৰ চল্লিছ চনলৈকে ভাৰতবৰ্ষত মানে বৰ্তমানৰ যোনটো প্ৰচলিত শিক্ষা ব্যৱস্থা আছে সেই ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰি এটা নতুন ৰূপ ইয়াত দিব তাৰপিছত আহিলে যে এই এই শিক্ষানীতিখন মানে দুহেজাৰ সোতৰ চনত প্ৰথমে এখন কমিটি গঠন হৈছিলে আৰু সেই কমিটিখনত ভাৰতবৰ্ষৰ মহাকাশ গৱেষণা সংস্থাৰ মানে ইছৰোৰ প্ৰধান প্ৰাক্তন অধ্যক্ষ কৃষ্ণ স্বামী কস্তুৰি ৰংগনৰ নেতৃত্বত প্ৰথমে এখন খচৰা কমিটি গঠন কৰি দিয়া হৈছিল আৰু এই কমিটিখনে দুহেজাৰ ঊনৈছ চনতে প্ৰথম ইয়াৰ খচৰাখন প্ৰকাশ কৰিছিল আৰু এই খচৰাখন আছিলে প্ৰায় চাৰিশ চৌৰাশী পৃষ্ঠাযুক্ত আৰু তেওঁলোকে দুই লাখতকৈও বেছি জনসাধাৰণৰ পৰামৰ্শ ইয়াৰপৰা লৈছিল আৰু শেষত মানুহে দিয়া যিখিনি পৰামৰ্শ আছিল সেই পৰামৰ্শখিনিৰপৰা ভিত্তি কৰি তেওঁলোকে মূল কপিটো প্ৰস্তুত কৰিছিলে তাৰপিছত এই শিক্ষানীতিখনে মূলত ভাষাৰ ক্ষেত্ৰত গুৰুত্ব দিছিলে সেইটো মানে এনেকুৱা হ'ব যে দুহেজাৰ বিছ চনৰ ভিতৰত মানে বিছে মাতৃভাষা আৰু ৰাজ্যিক ভাষাসমূহত অধিক গুৰুত্ব প্ৰদান কৰিব লগতে পঞ্চম শ্ৰেণীলৈকে ল'ৰা ছোৱালীখিনিয়ে মাতৃভাষাতে নিজৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব তাৰপিছত বিদ্যালয় পৰ্য্যায়ৰ শিক্ষাটো মানে এনেকুৱা হ'ব যে প্ৰথমে পঞ্চম পৰ্য্যায় পঞ্চম শ্ৰেণীলৈকে থাকিব সেইটো প্ৰাথমিক শিক্ষা মাধ্যমিক শিক্ষা ক্লাছ এইটলৈকে থাকিব তাৰপিছত নাইন টেন থাকিব তাৰপিছত আৰু হায়াৰ ছেকেণ্ডেৰীটো লগতে পৰিব আৰু টেনত বিশেষ ধৰণৰ কোনো মেট্ৰিক পৰীক্ষা বা তেনেকুৱা ধৰণৰ পৰীক্ষা পতাৰ ব্যৱস্থা নাথাকিব খুব সাধাৰণ ধৰণেৰে এটা পৰীক্ষা হ'ব তাৰপিছত ইয়াত এই নীতিখনৰ মতে ছাত্ৰ ছাত্ৰীৰ অযথা অযথা মানে বোজাবিলাক তেওঁলোকে সামৰণি মাৰিব বিচাৰিছিলে যিহেতু ল'ৰা ছোৱালীয়ে বহুত এই শিক্ষা আগৰ শিক্ষানীতিৰ কাৰণে বহুত বোজা লৈ থাকিব লগা হৈছিলে তাৰপিছত দুহেজাৰ শিক্ষা বিছৰ এই শিক্ষানীতিয়ে ভাৰতৰ শিক্ষাৰ ক্ষেত্ৰত এক আলোড়নৰ যে সৃষ্টি কৰিব সেইটো প্ৰায় নিশ্চিত আৰু ই বিশ্বক বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষক নেতৃত্ব দিবৰ কাৰণে এক সবল চাগৈ ভূমিকা ল'ব পাৰিব আৰু দুহেজাৰ বিছৰ এই শিক্ষানীতিয়ে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ পৰিসৰ খুব বহল কৰাৰ সম্ভাৱনা আছে লগতে ভাৰত ৰাষ্ট্ৰীয় শিক্ষানীতি দুহেজাৰ বিছে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰাৰ লগতে ই এক সাহসী পদক্ষেপো হ'ব